ভাৰতীয় স্বাস্থ্যসেৱা প্ৰণালীটো বৰ্তমানো আত্য় অত্যাধুনিক হোৱাগৈ নাই বাকী উন্নত দেশসমূহৰ তুলনাত আমি এতিয়াও স্বাস্থ্যখণ্ডত স্বাস্থ্যসেৱাত বহুতখিনি পিছ পৰি আছোঁ যিহেতু ভাৰত এখন উন্নয়নশীল দেশ এতিয়াও উন্নত হ'বলৈ বহুতখিনি বাকী গতিকে চিকিৎসা সেৱাৰ ক্ষেত্ৰত যিখিনি আত্য়ধুনিক অত্যাধুনিক যিখিনি মানে সা সৰঞ্জামেই হওক বা প্ৰযুক্তিগত হেৰিয়েই হওক সেইখিনি ক্ষেত্ৰত এতিয়াও বহুতখিনি পিছ পৰি আছে আৰু ইয়াৰ মুখ্য প্ৰত্যাহ্বান বুলি ক'বলৈ হ'লে আমাৰ ভাৰতীয় সমাজ ব্যৱস্থাটো গ্ৰাম্য সমাজ ব্যৱস্থা বুলিব পাৰি আৰু গ্ৰাম্য সমাজ ব্যৱস্থাত মানে কিছুমান মানুহ এতিয়াও আওপুৰণি পদ্ধতিৰে চিকিৎসা সেৱা বেজ জ্ঞানী এইবিলাক বেছিকৈ বিশ্বাস কৰে অত্যাধুনিক যিখিনি চিকিৎসা সেৱা বা চিকিৎসক হস্পিটেল এইখিনিৰ ওচৰত যাবলৈ অকণমান অসুবিধা পায় গতিকে বহুত ক্ষেত্ৰত দেখা যায় যে ভাৰতীয় ভাৰতৰ যিখিনি একেবাৰে ভিতৰুৱা ধৰি লওক যিখিনি হেৰি আছে গাঁও আছে সেইবিলাক গাঁৱত এতিয়াও মানে সেই বেজ জ্ঞানী এইবিলাক মানুহ এজনৰ অসুখ হ'লেই ডক্টৰৰ ওচৰলৈ অনাত কে মানে বেজ জ্ঞানী লগাই সুস্থ কৰাত বেছি গুৰুত্ব দিয়ে সেইখিনি এতিয়া আমাৰ ভাৰতীয় স্বাস্থ্যসেৱাৰ মানে মেইন মুখ্য মানে আপোনাৰ হেৰি হৈছে এইটো কি কয় প্ৰত্যাহ্বান হৈছে আৰু সেইখিনি মানুহক আমাৰ স্বাস্থ্য সেৱাৰ লগত জড়িত যিসকল স্বাস্থ্য কৰ্মী আছে ডক্টৰেই হওক নাৰ্ছেই হওক বা অন্যান্য যিখিনি স্বাস্থ্যসেৱাৰ লগত মানুহে কাম কৰি আছে এতিয়াও তেওঁলোকক মানে ম'টিভেশ্যন কৰিবৰ কাৰণে বহুতখিনি বাকী আছে মানে ম'টিভেশ্যন হ'বলৈ তেওঁলোকে যিমান ম'টিভেট কৰিলেও তেওঁলোকে এই ক্ষেত্ৰ তেওঁলোকৰ যিটো মানে সাতামপুৰুষীয়া যিটো স্বাস্থ্য মানে হেৰিৰ ক্ষেত্ৰত মানে স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত যিটো মানে পুৰণিকলীয়া নীতি নিয়ম সেইবিলাককে বিশ্বাস কৰি আহিছে গতিকে সেইখিনিৰ পৰা পৰিত্ৰান পাবলৈ বা সেইখিনিৰ পৰা উদ্ধাৰ হ'বলৈ ভাৰতীয় স্বাস্থ্যসেৱাৰ এতিয়াও বহুখিনি বাকী আগৰ তুলনাত বৰ্তমান এতিয়া ফাইভ জি যুগ চলিলে আৰু এই ফাইভ জি যুগত যথেষ্টখিনি উন্নত হৈছে যদিও যথেষ্টখিনি এতিয়াও বাকী